মাছ ধৰা কৌশল বুলি ক'লে আচলতে আমি পুখুৰীত মাছ বেছিকৈ ধৰোঁ আমাৰ ঘৰতে পুখুৰী আছে আৰু পুখুৰী মাছটো আমি বিশেষকৈ পলৌ পলৌ বুলি কয় যিটো বাঁহেৰে নিৰ্মাণ কৰি লয় সেই পলৌটো ব্যৱহাৰ কৰোঁ বেছিকৈ আৰু পলৌতে মাছ পুখুৰীত ধৰিবলৈ সহজ লগতে খেঁৱালি জাল বুলি কয় খেৱালি জাল সেইখন আমি ব্যৱহাৰ কৰোঁ ইয়াৰ উপৰিও আমি নেট এনেকৈ ত্ৰিভুজ আকৃতিৰ আমি এখন ঘোকা জাল বুলি ব্যৱহাৰ কৰোঁ সেই জালখন আমি জান বা বিলত আমি যেতিয়া মাছ মাৰিব যাওঁ তেতিয়া বেছি পিট যেতিয়া থাকে পিট সেই পিটক আমি উঠাব যাওঁতে আমি কি কৰোঁ সেই ঘোকা জালখনেদি এনেকৈ পিট সৰহকে উঠাই তিনিটামান ধৰি দাঙি দিওঁ দাঙি দিলে মানে কি হয় তেতিয়া আমাৰ পিটখিনিৰ সৈতে উঠি আহে আৰু পিটৰ যি শিপা পিটখিনিৰ তলৰ ফালে মাছ লাগি থাকে শিঙি মাছ হওক মাগুৰ মাছ হওক বা গৰৈ মাছ কাৰৈ মাছ এনেকুৱাধৰণৰ মাছবিলাক লাগি থাকে লাগি আহে এনেকৈ ধৰণে মাছ মাছ ধৰোঁ ইয়াৰ উপৰিও আমাৰ ওচৰতে এখন জান গৈছে এটা জুৰি বিল গৈছে সেই বিলখনৰ কাষতে মানে কি হৈছে আমাৰ সৰু সৰুকৈ চৰকাৰী মাটিতে সৰু সৰুকৈ মানে পুখুৰী বনাই লৈছে সেই পুখুৰীবোৰ নিজৰে হয় আৰু পুখুৰীবোৰ প্ৰতিঘৰ মানুহৰে এটা এটা নিজৰ নিজৰ পুখুৰী থাকে আৰু যেতিয়া আমাৰ ধান কাটি শেষ হয় আঘোনৰ পিছত মাঘত মাঘত যেতিয়া পানীটো শুকায় খৰাং আহে তেতিয়া পানী কমি যায় বিলত তেতিয়া আমাৰ সেই পুখুৰীবিলাক সিঁচে সিঁচি পেলাই আমাৰ গাঁৱৰ ৰাইজে মাছবিলাক লৈ আহে এঘৰ এঘৰ মানুহৰ এটা এটা পুখুৰী খাই বহুতদিনলৈকে শুকুৱাই মেলি বহুত মাছ ওলায় বিলখনত মাছো বহুত আৰু লগতে আমাৰ ৰাইজৰ পুখুৰী আছে ৰাইজৰ পুখুৰী সিঁচিবলৈ কাৰণেও আমি মেচিন ব্যৱহাৰ কৰোঁ মিচিন দি পানী সিঁচোঁ বহুত ডাঙৰ হয় তাৰপিছতে আমি সেই মাছবিলাক আমি লৈ লওঁ দি আমি নিজৰ নিজৰ ঘৰত ভগাই মেলি আমি খাওঁ এনেদৰে আমি মাছ ধৰোঁ আৰু মাছ ধৰিবলৈ যোৱা আগতো আচলতে প্ৰস্তুতিটো মাছ প্ৰথমতে আমি চাই লওঁ যে মাছ পুখুৰীটোত ওলাব নে নাই বা মাছ ওলায় যদি ওলায় তেতিয়াহ'লে আমি কি কৰোঁ আগতীয়াকৈ আমি এনেকুৱা ধৰণৰ বাচন বা লৈ যাওঁ য'ত আনকি আমাৰ কি হয় আমাৰ যিখিনি মাছ পাওঁ সেই মাছখিনি আমি জীয়াই ৰাখিব পাৰোঁ অলপমান দেৰিলৈকে বেয়া হৈ নোযোৱাকৈ আৰু তেনেকুৱা ধৰণৰ আমি বনাই লৈ যাওঁ আৰু লগতে আমি এনেকুৱা হয় কিছুমান বেপাৰি বা কৰি কিছুমান মাছ বিক্ৰী কৰা মানুহক আমি ঠিক কৰি লওঁ যিবিলাকে আচলতে মাছটো পোৱা পাছত তেওঁলোকে বিক্ৰী কৰাৰ বাবে লৈ যাব পাৰে আৰু লগতে কিছুমান লগৰ সমনীয়াও আমি লৈ লওঁ আৰু এনেদৰে আমি প্ৰস্তুতি কৰি আমি মাছ ধৰা ক্ষেত্ৰত গুছি যাওঁ আৰু মাছ ধৰাৰ ক্ষেত্ৰত আমি কিছুমান সাৱধানতা অৱলম্বন কৰোঁ যেনদৰে আমি যেনদৰে আমি ভালকৈ আচলতে পেন বা কাপোৰ এনেকুৱা ধৰণৰ বস্তু পিন্ধি লওঁ আৰু তলৰ ফালৰ পৰা আমি বান্ধি লওঁ যাতে যিকোনো পোক বা পৰুৱাই আচলতে আমাক কামুৰিব পোক পোক পতংগই আমাক যাতে এটেক কৰিব নোৱাৰে এনেধৰণৰ কৰি যাওঁ গতিকে আমাৰ সেইফালে আৰু এক শ্ৰেণীৰ সঁজুলি ব্যৱহাৰ হয় মাছ ধৰাৰ ক্ষেত্ৰত সেইটো হৈছে চেপা চেপাটো আচলতে দুইটা মোৰ চেপেটা ছাইড আৰু এইটো মানে মাজৰটো অলপ উঠা গোল টাইপ আৰু সেই চেপাটো আমাৰ পতা হয় সৰু সৰু মাছৰ কাৰণেহে আচলতে আমাৰ পতা হয় আমাৰ সেইফালে ডাঙৰ মাছৰ কাৰণে চেপা ব্যৱহাৰ নকৰেই গতিকে চেপা ধাননি ধাননি পথাৰৰ আলিৰ মাজত আচলতে চেপাটো আমি পতা হয় আৰু ইডৰা ধাননিৰ পৰা সিডৰালৈ আচলতে যিখিনি মাছ অহা যোৱা কৰে সৰু চিপচিপীয়া পানীত পুঠি মাছৰ পৰা আদি কৰি ভেচেলি পুঠি খলিহনা এই মাছবোৰ আচলতে সেই চেপাত সোমাই যায় আৰু এনেদৰে আমাৰ চেপাৰ প্ৰয়োগ কৰা হয়